হেল্ল'

অঁ এইটো হয়নে অঁ মই লাৱণ্য শইকীয়াই কৈছিলোঁ এই আমাৰ গাঁৱত স্বাস্থ্য বিষয়ে মানে সজাগতা সভা এখন পাতিব লাগিছিলে তাৰ বিষয় লৈ তোমাৰ লগত পাতিম বুলি ফোন কৰিছিলোঁ তোমালৈ

অঁ তাকে মানে গাঁৱত এতিয়া কোনডোখৰত হয় এতিয়া অঁ সেই তাকে এতিয়া মানে আমাৰ গাঁৱত ক্লাৱঘৰতে পাতিলে ছাগৈ ভাল হ'ব ন

অঁ তাকে এতিয়া মানে গাঁৱৰ মানুহখিনিও ডাঙৰ এজনে গোটেই গাঁওখন মাতি দিব লাগিব অঁ অঁ তাকে মানে সেয়া পাতিম বুলিয়ে তোমালৈ মই ফোন কৰিছিলোঁ অঁ অঁ অঁ দেওবাৰমানে পাতিব লাগিব অঁ অঁ অঁ হ'ব দিয়া